মোৰ জন্ম হৈছিল দুই হাজাৰ দুই চনৰ চাৰি অক্টোবৰত মোৰ গাঁও নলবাৰী জিলাৰ তিহু অঞ্চলৰ শিয়ালমাৰী গাঁৱত মই শৈশৱৰ কথা ক'বলৈ গ'লে মই সৰুৰে পৰাই মানে মোৰ পৰিয়ালৰ লগতেই ডাঙৰ দীঘল হৈছোঁ আমাৰ জইণ্ট ফেমিলী মোৰ বৰদেউতাহঁত মোৰ লগতেই আছিল মোৰ বৰদেউতাৰ ছোৱালীজনী মোৰ একদম লগৰে হয় তাই মোতকৈ তিনি চাৰি মাহমান ডাঙৰ হ'ব ত' শৈশৱৰ সময়খিনি মই সম্পূৰ্ণৰূপে তাইৰ লগতে পাৰ কৰিছোঁ একেখন খাততে বহি একেলগে ভাত খাই পেলাই তাইৰ লগতে মই ডাঙৰ দীঘল হৈছোঁ ত' শৈশৱৰ কথা মানে তেনেকৈ সেইখিনিয়েই ক'বলৈ গ'লে আৰু দ্বিতীয়তে মই বৰ্তমান পঢ়ি আছোঁ ডিগ্ৰী পঢ়ি আছোঁ ডিগ্ৰী ফিফঠ চেমত মই পলিটিকেল চায়েঞ্চত মেজৰ লৈ পঢ়ি আছোঁ তিহু মহাবিদ্যালয়ত আৰু বৰ্তমান মোৰ বিষয়ে ক'বলৈ গ'লে মই নিজৰ মানে কেৰিয়াৰৰ বিষয়ে মানে কথা ভাবি পেলাই মোৰ যিখিনি মানে মোৰ সামৰ্থ অনুযায়ী মই পঢ়া শুনা কৰিছোঁ আৰু এনেকুৱা আৰু মানে আৰু যিখিনি আমাৰ ফেমিলীৰ কথা ক'বলৈ গ'লে মোৰ মা দেউতা ভন্টি দুজনী আৰু মই আমাৰ তিনিজনী ছোৱালী আমি আছোঁ আৰু মোৰ ককা আছিলে ককা আমি সৰু মোৰ ফাইভ মই ছিক্সমানত থাকোঁতে ককা ঢুকাইছিলে ত' তাৰে আগতে ককাই সম্পূৰ্ণৰূপে আমাৰ লগত মানে খেলা ধূলা কৰিছিলে বা আমাক মানে বহুতখিনি মানে শিকাইছিলে গান গাইছিলে সাধু কথা বা পঢ়াইছিলেও তেনেকুৱা আৰু গাঁও গাঁও বুলি ক'লে আমাৰ শিয়ালমাৰী গাঁও গাঁওখন আচলতে বহুত মানে এটাৰ ডাঙৰ এৰিয়া হয় গাঁওখন মানে বহুত ডাঙৰ এটা মানে বহুত অঞ্চলজুৰি মানে বহুত অঞ্চলজুৰি আমাৰ শিয়ালমাৰী গাঁওখন পৰে ত' গাঁওখনলৈও মানে বহুত বেছি মই সুখী এখন উন্নত গাঁও গোটেইখিনি মানুহেই বহুত উন্নত চিন্তা ধাৰাৰ আৰু মানুহখিনি যিখিনি আমাৰ ওচৰ চুবুৰীয়া বা ওচৰ চুবুৰীয়াৰ যিখিনি মোৰ সমনীয়া তেওঁলোকেও সম্পূৰ্ণৰূপে মোক বহুতখিনি মানে সহায় সহযোগিতা কৰে আৰু মোৰ লগত যিকোনো উৎসৱ পাৰ্বণে হওঁক একেলগে আমি খেলা ধূলা কৰিছিলোঁ সৰুতে বা এতিয়াও আমি উৎসৱ পাৰ্বণত একেলগে মানে ফুৰা মানে ফুৰা চকা কৰোঁ আৰু এইখিনিয়েই